হেল্ল' অঁ কি কৰিছ ময়ো এয়াই এনে চাহ খালি

এই জয়সাগৰ পুখুৰী পাৰ এই পূজা ৰাণী বাহত যাব বুলি কৈছে

ৰহ ৰহ মই সুধি চাওঁ ৰহ বাহঁতক পইচা কেইটকা মান ল'বি অঁ আকৌ খাম আকৌ হেৰিটেজত অঁ ঠিক আছে তেন্তে দে